সৰু থাকোঁতে মই এইবিলাক জ্য়োতি সংগীত লোকগীত আধুনিক গীত এইবোৰ মায়ে শিকাই দিছিলে ত' সেইবোৰ গীতেই মই গাইছিলোঁ স্কুলত পঢ়ি থাকোঁতে স্কুলত আমি স্কুলৰ বাৰ্ষিক যোনটো সাপ্তাহিক খেল ধেমালিৰ প্ৰতিযোগিতা হয় তাতেই গীত পৰিৱেশন কৰিছিলোঁ আৰু তাতে যিবোৰ আহে ধৰক আধুনিক গীতৰ প্ৰতিযোগিতা জ্যোতি সংগীতৰ প্ৰতিযোগিতা ৰাভা সংগীতৰ প্ৰতিযোগিতা তেনেকুৱা প্ৰতিযোগিতাবোৰত আমি এইবোৰ মই জ্যোতি সংগীত ৰাভা সংগীত আধুনিক গীত এইবিলাকে পৰিৱেশন কৰিছিলোঁ

এইবিলাক আমি কাৰো ওচৰত এনেকৈ তেনেকৈ সৰু থাকোঁতে মই শিক্ষা ল'ব পৰা নাছিলোঁ মায়ে শিকাই দিছিলে ঘৰত তেনেকেই পৰিৱেশন কৰিছিলোঁ আমি গীত গাই ভাল পাওঁ কাৰণে তেনেকৈয়ে গীতবোৰ মায়ে শিকাই দিছিলে সৰুতে গাই গৈছিলোঁ